পশুপালনৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ চৰকাৰে আমাক বাৰু ফ্ৰী ভেকচিন মাৰিছে এইবাৰ কিন্তু যিমানখিনি সুবিধা পাব লাগিছিলে আমি তেনেকৈ সুবিধা নাপাওঁ এনেই এইবাৰ গাহৰিক বেজি দিছে ফ্রী আৰু গৰুক গাইক দিছে কিন্তু যেনেকৈ এইবিলাক বেমাৰ আজাৰ হ'লে পশু চিকিৎসালয় আছে কিন্তু তেনেকৈ সুবিধা আমি পোৱা নাই ওচৰতে আছে যদিও তেনেকৈ গৰু গাই বেমাৰ আজাৰ হ'লে আহিব লাগে চৰকাৰী যেতিয়া চিকিৎসালয় আছে ডক্টৰ তেওঁলোকেতো গাঁওখনত ঘূৰি চাব লাগে গৰু কেতিয়া বেমাৰ হৈছে পেট ফুলা বেমাৰ এই খুৰা ফটা খুৰা বেমাৰ এই তেনেকৈ বহুতখিনি বেমাৰ আজাৰ হয় যিমানখিনি সুবিধা কিছু দিছে মানে বেজিতো অকল দিছে আৰু এইবাৰ ফ্ৰী বেজি দিছে বাৰু আৰু তেনেকৈ যিমানখিনি সুবিধা পাব লাগিছিলে তেনেকৈ আমি ইমান পোৱা নাই কিন্তু চৰকাৰে সুবিধা আহে বুলি কয় কিন্তু সুবিধাবিলাক ক'ত যায় কি কৰে নাজানো আৰু সুবিধাখিনি আমি তেনেকৈ নাপাওঁ কিন্তু পাব লাগে গৰু গাইখিনি বিশেষকৈ বেমাৰ আজাৰ কুকুৰ হাঁহ কুকুৰা ইমানখিনি পোহো আমি এতিয়া ইমান চকু বেমাৰ হয় সেয়া চকুত আজিনা ওলায় ইমান পোৱালি ওলাই মৰি হৰি তেনেকৈ শেষেই হৈ যায় সেইবিলাক সুবিধা আমি কিছু পালে আমাৰ উন্নতি হয় গাঁওখনৰো উন্নতি হ'ব যিসকলে পুহিছে তেওঁলোকৰো অলপ উন্নতি হ'ব তেনেকৈ সুবিধাবিলাক কিছু নাপাওঁৱেই আমি ইয়াত ইমান মুৰ্গী পোহো হাঁহ পুহো সেয়া বেমাৰ আজাৰ হৈয়ে মৰি যায় পোন্ধৰটা বাৰটা ওলালে দেখোন পাঁচটাও নাথাকে চব চকুত আজিনা ওলায় জোপকাই জোপকাই সেয়া মৰি থাকে সেইবিলাক সুবিধা পালে কিছু ভাল হয় আৰু তেনেকৈ আমি ইমান সুবিধা পোৱা নাই চৰকাৰৰ পৰা